দুই ভাদ দুহেজাৰ ছয় তিনি জেঠ দুহেজাৰ ন চাৰি ফাগুন দুহেজাৰ দহ আঠাইছ জানুৱাৰী দুহেজাৰ তিনি একৈছ জুন দুহেজাৰ পাঁচ